হেল্ল' হেল্ল' হয় কওকচোন

অঁ অঁ আহি যাওক লৈ আহক চাইকেলখন এতিয়া আমি লগালগ ঠিক কৰি দিম হয় হয় খোলাই আছে অঁ অঁ কওকচোন কি কি প্ৰব্লেম হৈছে অঁ

হয় হয় হয় অঁ অঁ হয় স্পককেইডালত আপোনাৰ সেই পঁচিছমান টকাকৈ পৰিব পঁচিছ টকা মানকৈ আৰু নটটোত আপোনাৰ দছ টকা পৰিব এনেকৈ কৰি আপুনি দুশমান টকাৰ ভিতৰত হৈ যাব আহি লৈ আহক

কিবা এটা কম বেছি কৰি দিম আহক মানে আমি আঠটা বজালৈকে আছোঁ

থাকিম থাকিম মই আছোঁ মই ইয়াতে হেৰি হয় হয় ময়ে লগাই দিম ময়ে লগাই দিম আহক স্প্ৰিংডাল আপোনাৰ পঁচিছ টকা প পঁচিছ টকামান পৰিব আপোনাৰ এই ষ্টেণ্ডৰ যোনডাল স্প্ৰিংডাল আৰু বাকী স্পককেইডালত আপুনি সেই পঁচিছকৈ পৰিব

অঁ ঠিক আছে লৈ আহক জল্দি সোনকালে আহক এই গধূলিৰ কথাটো আহক আহক অঁ অঁ অঁ অঁ